হেল্ল' অঁ বাইদেউ কওক অঁ যাম দিয়ক যাবনে আপুনি কেইটা বজাত যাব বিয়াত পাটৰ চিটেই পিন্ধি যাম দিয়ক অসমীয়া গহনা মিলাই দিম তাতে খোপা মাৰিম কিজানি ৰ'ব কিবা কৰোঁ

এটা কাম কৰিলে কেনে হয় দুপেৰীয়াই যাম বিয়াখনত বিয়া খাই ভাতিবেলাক লেগি গুচি আহিম ঘৰত প্ৰেজেণ্ট কিবা এই বাতি চাতি বাতি চেট কিবা দিম দক

ইমান আৰু দিবা লাগা বিয়া নহয় ন বাতিৰ চেটেই দি ফেলে বিয়া খাই এ মোৰ মোৰ ইমান নাই মোৰ ইমান পইচা নাই দক সেই কাৰণে বাতি চেটটোৱে মিলাই দিম অঁ হ'ব দক অঁ অঁ অঁ খাওঁ পাঠাৰ মাংসও খাওঁ কি বা দে তাতে আৰু অঁ তে দুপৰীয়াৰ পৰা ৰাতিক লগি থাকিম ন দুপৰীয়াৰ পৰা যাই কিনে বিয়া খাই আহিম হ'ব না অঁ নাচিম দক আপনিও নাচবা লাগব অঁ অঁ অঁ হ'ব দক এংকে মিলাই কিনে যাম দক আইভ আপনিও দিয়ক অহ দিয়ক অঁ অঁ যাম